হেল্ল' ভাৰত ৰেষ্টুৰেণ্ট হয়নে অঁ মই এটা বস্তু ফাষ্ট ফুডৰ অৰ্ডাৰ দিছিলোঁ গতিকে এতিয়ালৈকে অৰ্ডাৰটো তেওঁলোকে ডেলিভাৰী দিয়া নাই এই মই কেইবাবাৰো ফোন লগালোঁ বয়জনলৈ সেই ফোনটো তেওঁ গ্ৰাহ্য কৰা নাই গতিকে মই জানিব বিচাৰিছোঁ যে এই বস্তুটো কেতিয়া পাব আপোনালোকে এইটো গ্ৰাহ্য কৰি ল'লেনে নাই এই মোৰ ফোন নাম্বাৰটো গতিকে মই জানিব পাৰোঁ কেতিয়া এই বস্তুটো মোৰ পাবহি আৰু দিয়কচোন মই মানে ৰখি ৰখি আমনিও লাগিছে দিয়কচোন যেতিয়া আপোনাৰ ভোগ গুচি যায় তেতিয়া বস্তু পায়ো খায়ো লাভ নহয় গতিকে মই অনুৰোধ জনাইছোঁ এই বয়জনৰ হতুৱাই অতি সোনকালে মোক এই অৰ্ডাৰটো পঠাই দিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাই আকৌ ফোন কৰিছোঁ গতিকে এই বস্তুটো মোক অতি সোনকালে ডেলিভাৰী দিবৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ